ব্যৱসায় কৰিবলৈ প্ৰধানকৈ লাগিব আত্মবিশ্বাস ধৈৰ্য সাহস বুদ্ধি তাৰপাছত ইয়াৰ লগতে প্ৰধানকৈ লাগিব শিক্ষা কাৰণ এইখিনি নহ'লে আত্মবিশ্বাস নহ'লে এটা ব্যৱসায়ত মানুহ এগৰাকী বা ব্যৱসায়ত আগবাঢ়িব নোৱাৰে কাৰণ ব্যৱসায় এটাত কেতিয়াবা তললৈও যাব পাৰে কেতিয়াবা ওপৰলৈ উঠিব পাৰে ত' এনেকুৱা ক্ষেত্ৰত যদি নিজৰ ওপৰতে আত্মবিশ্বাস নাথাকে ত' তেখেতে সেই ব্যৱসায়টো তাতে শেষ হৈ যাব পাৰে সেইকাৰণে ইয়াত খুব বেছি আত্মবিশ্বাসৰ প্ৰয়োজন আৰু সাহস সাহস এইকাৰণেই লাগিব কাৰণ ব্যৱসায় এটা কৰিবলৈ যাওঁতে তাই মানুহ মানুহে যদি লাজ কৰিবলৈ যায় বা এইয়া ভাল হৈছেনে বেয়া হৈছে যদি ভাবি যদি কামটো কৰিব নোৱাৰে ত' তেনেক্ষেত্ৰত তেনেকুৱা হ'লে নহ'ব সেইকাৰণে সাহসৰ খুব বেছি প্ৰয়োজন হ'ব তাৰপিছতে লাগি গ'ল সাহস তাৰপিছতে লাগিল বুদ্ধি ত' বুদ্ধি হ'ল এনেকুৱা যে ব্যৱসায়টো কি কৰিব বা ব্যৱসায়টোত কেনেকুৱাখিনি কৰিলে ব্যৱসায়টো ভাল হ'ব এই ক্ষেত্ৰত তেখেতে সদায় বুদ্ধিৰে কাম ল'ব লাগিব আৰু শিক্ষা শিক্ষাটোৱে এইটো বস্তু কৰিব যে ব্যৱসায়টো সঠিক হয়নে নহয় ইয়াত কেনেকুৱা ধৰণৰ লষ্ট হ'ব ইয়াত কেনেকুৱা ধৰণৰ প্ৰফিট হ'ব এই কথাবিলাক সদায় শিক্ষাই শিক্ষাইহে ব্যৱসায়টোক আগবাঢ়ি যাবলৈ আগবাঢ়ি যাবলৈ দিব কাৰণ শিক্ষা নহ'লে এটা ব্যৱসায় চলাই নিব নোৱাৰে আৰু শিক্ষাৰ লগতে এই গোটেইকেইটা বস্তু লাগিব আত্মবিশ্বাসো লাগিব অধিক সাহস লাগিব অধিক তাৰপাছতে লাগিব বুদ্ধি এই গোটেইকেইটা বস্তুৱে লাগিব বুলি মই ভাবোঁ আৰু ব্যৱসায় এটা চ চলাই নিবলৈ এই গোটেইকেইটা বস্তুৰে প্ৰয়োজন